তিনি জানুৱাৰী দুহেজাৰ দহ পাঁচ ডিচেম্বৰ দুহেজাৰ এঘাৰ পাঁচ ছেপ্টেম্বৰ দুহেজাৰ সোতৰ বাৰ মে' দুহেজাৰ ষোল্ল দুই ছেপ্টেম্বৰ দুহেজাৰ দহ